হয় যদি মই পৃথিৱীৰ যিকোনো ঠাইলৈ ভ্ৰমণ কৰিব পাৰো তেনেহ'লে মই যাম জাপানলৈ কিয়নো জাপানখন সৰুৰে পৰা মোক বহুত আকৰ্ষিত কৰি আহিছে আৰু তাৰ লগতে জাপানিছ এনিমেচন যি চমুকৈ আমি এনিমি বুলি কওঁ সেইখন মই সৰুৰ পৰাই চাই আহিছোঁ আৰু সেই এনিমেচনবোৰে মোক বহুত আকৰ্ষিত কৰি আহি আছে আৰু তাৰ লগে লগে জাপানৰ যি সংস্কৃতি তেওঁলোকৰ যি পৰম্পৰা আৰু তেওঁলোকৰ আটাইতকৈ ভাল গুণ যি যিটো হ'ল তেওঁলোকৰ ব্যৱহাৰ যোনটো তেওঁলোকৰ সৰুৰে পৰা শিকাই অহা হৈছে এইবোৰৰ প্ৰতি মই অতি আকৰ্ষিত আৰু তাৰ লগে লগে জাপানৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু তেওঁলোকৰ খাদ্য খাদ্যাভাস আদিৰ প্ৰতি মই বহুত আকৰ্ষিত সেয়েহে মই পৃথিৱীৰ যিকোনো এখন ঠাই ভ্ৰমণ কৰিবলৈ হ'লে মই জাপানক বাচি ল'ম ধন্যবাদ